ৰন্ধা বঢ়াৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী আছে যেনে লোহাৰৰ কেৰাহী লোহাৰৰ টেৱা পিতলৰ হেতা ষ্টিলৰ হেতা গিলাচ চামুচ প্ৰেছাৰ কুকাৰ তাৰপিছত এলুমিনিয়ামৰ ছচপেন বতুৱা আৰু আৰু বিভিন্ন ধৰণৰ আছে সেইবোৰ সকলোতকৈ ব্যৱহাৰ হয় যেনেকৈ লোহাৰৰ কেৰাহীখন আমি জুইত ব্যৱহাৰ কৰোঁ টেৱাখনো লোহাৰৰ টেৱাখন জুইত ব্যৱহাৰ কৰোঁ সেইটো আমি গেছত ব্যৱহাৰ কৰিব নোৱাৰোঁ তাৰ উপৰিও আমি গেছত এতিয়া ব্যৱহাৰ কৰিবলৈ লওঁ প্ৰেছাৰ কুকাৰ প্ৰেছাৰ ছাৰ কুকাৰতো ভাত বনোৱা হয় প্ৰেছাৰ কুকাৰত বনোৱা হয় তাৰপাছত বতুৱা ছচপেন এইবোৰতো বনোৱা হয় আৰু ইলেকট্ৰিকৰ সামগ্ৰী কিছুমান আছে সেইবোৰতো ব্যৱহাৰ কৰিবলৈ বাচন নন ষ্টিকিনৰ বাচন আছে যেনে ধৰক নন ষ্টিকী কেৰাহী নন ষ্টিকী টেৱা ছচপেন ইত্যাদিবোৰ আছে সেইবোৰতো সেইবোৰ গেছত ব্যৱহাৰ কৰিব নোৱাৰি আৰু ষ্টিলৰ কিছুমান সামগ্ৰী আছে সেইবিলাক কাৰেণ্টৰ যিখন ষ্ট'ভ সেইটোত ব্যৱহাৰ কৰিব পাৰি মইতো ঘৰত ৰন্ধা বঢ়াৰ ক্ষেত্ৰত প্ৰায় লোহাৰ সামগ্ৰীয়ে ব্যৱহাৰ কৰোঁ সেইটো শৰীৰৰ কাৰণেও উপযোগী আগৰ দিনত মানুহবিলাকে জুইত ব্যৱহাৰ কৰি পেলাই লোহাৰৰ কেৰাহীত জুই ব্যৱহাৰ কৰিছিল আৰু সেইটো এতিয়া অকণমান পদ্ধতিটো আধুনিক যুগ হোৱা কাৰণে গেছটো সুবিধাটো হোৱা কাৰণে মানুহে গেছতেই ব্যৱহাৰ কৰে যেনে তাত গেছত এতিয়া ভাত বনাবৰ কাৰণে প্ৰেছাৰ কুকাৰটো মানুহে ব্যৱহাৰ কৰে আৰু ময়ো প্ৰায় গেছতেই বনোৱা হয় সেইটো কাৰণে সেইটো কৰিবলৈ সুবিধা কাৰণে আজিকালি কুকাৰতেই বস্তু বনোৱা হয় আৰু গেছত দিবৰ কাৰণে টেৱা আছে সেই টেৱা আৰু ৰুটি বনাবৰ কাৰণে জেজেৰাখন দৰকাৰী উপযোগী ষ্টিলৰে হওক পোৱা যায় হেতা আছে ধৰক বিভিন্ন ধৰণৰ কাঠৰ হেতা আছে ষ্টিলৰ আছে এলুমিনিয়াম ইত্যাদিবোৰ আছে মই সেইবোৰ ব্যৱহাৰ কৰি ভাল পাওঁ